মই এনেই অলপ ওলাই আহিছোঁ অঁ হয় হয় হ'ব পাৰা

কথাটো বেয়া নহয় পাৰি বাৰু হয় হয় হয়

যাব এতিয়া কেনেকৈ কি কৰিব লাগিব

মোৰ আপত্তি নাই পইচা পাতি এতিয়া প্ৰথম কিমানকৈ

কামটো কৰি

আমাৰ ঘৰৰ পাছফালে আমাৰ ঘৰৰ পাছফালে মাটিটুকুৰা আছিলে তাতে কৰিম নহ'লে হ'ব দিয়া নহ'লে এতিয়া